কামৰূপ মহানগৰী জিলাত উদযাপন কৰা মূল সাংস্কৃতিক উৎসৱসমূহ হ'ল বিহু দুৰ্গাপূজা হলি দীৱালী আৰু বহুত কিবা কিবি পালন কৰে আৰু এই উৎসৱসমূহে স্থানীয় পৰম্পৰা আৰু বিশ্বাসক মানে যেনেকে বিহুত মানুহবিলাকে নতুন নতুন কাপোৰ লয় আৰু দিৱালীত চাকি জ্বলায় চবফালে পোহৰ কৰি দিয়ে আৰু হলিত মানুহে ৰং দিয়ে ৰং সানে আৰু একেটা এইচব উৎসৱত সেইটোৱেই মানুহবিলাকে কামনা কৰে কি চবৰে ভাল হওক এণ্ড চব ভালে ভালে থাকক আৰু চব ফালে সুখৰ পৰিৱেশ হয়